বৰ্তমান প্ৰিয় আধ্যাত্মিক শিক্ষক বুলি ক'লে মই বিশেষকৈ ঈশ্বৰৰ কথাই ক'ব লাগিব অৰ্থাৎ মোৰ আধ্যাত্মিক শিক্ষক বুলি ক'বলৈ গ'লে মই ভগৱান শ্ৰী কৃষ্ণৰ কথাই ক'ম তেওঁক মই খুব বেছি ভাল পাওঁ আৰু খুব বেছি বিশ্বাস কৰোঁ আৰু এই বিষয়ে আচ অৰ্থাৎ ঈশ্বৰৰ বিষয়ে মই যিহেতু বিভিন্ন ধৰণৰ ধৰ্ম সম্বন্ধীয় কিতাপ পঢ়ি খুব বেছি ভাল পাওঁ এই বিষয়টোৰ প্ৰতি মোৰ আগ্ৰহ অতি বেছি সেয়েহে এই বিষয়সমূহ অধ্যয়নৰ যোগেদিয়ে মই এই সম্পৰ্কে আৰু এই বিষয়ে জানিব পাৰিলোঁ আচলতে ৰিলিজিয়ন বিষয়টোতে এই আধ্যাত্মিক কথাবোৰ অন্তৰ্ভুক্ত হৈ থাকে আৰু এইসমূহৰ যোগেদিয়ে আমি এই সম্প এই অৰ্থাৎ মই এই বিষয়ে জানিবলৈ খুব বেছি চেষ্টা কৰোঁ আৰু মই বিভিন্ন ধৰণৰ ধৰ্ম সম্পৰ্কীয় কিতাপ অধ্যয়ন কৰোঁ যাতে আধ্যাত্মিকতাৰ দিশটো মই আৰু বেছি জানিব পাৰোঁ আৰু বিশেষকৈ মহাভাৰত ৰামায়ণ এইবিলাক গ্ৰন্থৰ যোগেদি মই খুব বেছি অনুপ্ৰাণিত হৈছিলোঁ এইসমূহ কিতাপত এইসমূহ কিতাপ পঢ়িলে আচলতে আমাৰ আধ্যাত্মিক দিশটো আধ্যাত্মিক দিশটো খুব বেছি এই জানিবলৈ আমি আধ্যাত্মিক দিশটো খুব বেছি ভালদৰে জানিবলৈ সক্ষম হওঁ আৰু আচলতে মোৰ কোনো এটা ধৰ্মৰ প্ৰতি সেই ধৰ্মটোৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্যসমূহ জনাৰ প্ৰতি খুব বেছি আগ্ৰহ আছে আৰু সেই আগ্ৰহসমূহ পূৰণ কৰাৰ স্বাৰ্থত মই বিভিন্ন ধৰণৰ সেই ধৰ্মসম্পৰ্কীয় কিতাপসমূহ অধ্যয়ন কৰোঁ আৰু সেই কিতাপসমূহৰ জৰিয়তেই মই এই বিষয়টো জানিবলৈ সক্ষম হ'লোঁ যাতে যাতে মোৰ এই ভাল লগা বিষয়টো মই আৰু বেছি আৰু বেছি আৰু বেছি জা ভালদৰে জানিব পাৰোঁ